হেল্ল' অঁ চোন অঁ কোৱা অঁ অঁ গতিকে ফোনে কৰিলে ন মানে আচ্ছা কিনো ক'ম আৰু ঘৰত কিমানকৈ সোমাই থাকিবা মই তোমাক কথাও পাতিম অহা অহা কাইলৈ বোলো মানুহজনক ঘৰৰপৰা বাহিৰলৈ ওলাই যাম ঘৰলৈ ওলাই যাম তুমি আহিবা হেঁ তুমি আহিবা মই তোমাৰ আৰু তোমাক লগত লৈ যাম এই বুদ্ধিষ্ট টেম্পোলৰ পিনেই ওলাই যাম হেঁ অঁ এই সেই পিনে অকণমান ফুৰি দিনটো থাকি খোৱা বোৱা কৰিম দেই অঁ তেতিয়া দিনটো ভাল লাগিব কিমাননো বন্দী হৈ থাকিবা গতিকে লৈ অহা কাইলৈ নমান বজাতে পাৰিলে মোৰ ওচৰলৈ গুচি আহিবা দেই

তেতিয়াহ'লে কথা সেইটোৱেই ৰাখিলোঁ